অঁ প্ৰাণজিৎ অঁ ভাল নে খবৰ অঁ মোৰো ভাল ভাল বাকী ঘৰত ঠিকেই ন মোৰো ভাল বাকী কি কৰি আছা এতিয়া অঁ অঁ শুনাচোন মানে এতিয়া মই ভাবিছোঁ কেইদিনমান অসমলৈ গৈ অলপ ফুৰি আহো কিবাকিবি চাওঁ

আৰু ক'লৈ ক'লৈ যাব পাৰিম তেনেকুৱা তোমালোকৰ ঘৰৰ ওচৰত কাৰ্বি ব্ল'ক ন অঁ অঁ তাকে মই এদিন যাম বুলি ভাবিছোঁ এতিয়া কেতিয়া যাওঁ গ'লে বাৰু তোমাক ক'ম অঁ কিমান তেওঁ তোমালোকৰ ঘৰৰপৰা কিমান দূৰমান হ'ব কাৰ্বি ব্ল'কৰ কথা কৈছিলা যে দুঘন্টা তিনি ঘন্টা ন অঁ অঁ ঠিকে আছে বাৰু তেতিয়াহ'লে অঁ অঁ নাই বিশ্বনাথ ঘাটৰ বিষয়েও শুনিছোঁ বাৰু ধেৰ মন্দিৰ আছে

ঠিকে আছে বাৰু গ'লে হাঁ হাঁ গ'লে মই তোমাক ক'ম অঁ গ'লে মই তোমাক ক'ম দিয়া হ'ব দিয়া